মই মোৰ পৰিয়ালৰ কাৰণে ৰন্ধা কিছুমান স্বাস্থ্যকৰ খাদ্য বুলি ক'লে মই প্ৰথমতে নাম ল'ব লাগিব আমি শাক পাচলি প্ৰচুৰ পৰিমাণে খাওঁ আমি শাক পাচলি খায়েই আমি বিভিন্ন ধৰণে সদায় স্বাস্থ্যৱান হৈ থাকিব বিচাৰোঁ আমি সেউজীয়া শাক পাচলি যিটো ছিজনত যেনেকুৱা ধৰণৰ শাক পাচলি হয় আমি সেইটো শাক পাচলি আমি খাওঁ আমাৰ বাৰী বাৰী বাৰীতে আমি শাক পাচলি লগাওঁ পটল ভেন্দি জিকা ভোল চট্পতি বিলাহী আমি ঘৰৰে খাওঁ আকৌ যেতিয়া আমাৰ শাকৰ ছিজন আহে শাকৰ ছিজনতো ঠিক তেনেকে লাই পালেং সেই সকলো বিলাক শাক আমি আমি আমাৰ বাৰীতে আমি লগাই লওঁ এইবিলাক আমি ৰান্ধি ভালকৈ তৰকাৰী বনাই আমি সেনেকৈ খাওঁ তাৰপিছত আমাৰ পৰিয়ালৰ কাৰণে স্বাস্থ্যকৰ খাদ্য বুলি ক'লে আমি যদি মাংস খাবলৈ হয় তেতিয়া আমি মাংসৰ লগত অকণ জালুক দিওঁ জালুক স্বাস্থ্যৰ কাৰণে ভাল তাৰপিছত মানিমুনি বনজালুক এই ধৰণৰ বিলাক এই আমি ভালদৰে সৰু সৰুকৈ কাটি আমি মাংসৰ লগত আমি দি দিওঁ আকৌ আমাৰ

এতিয়া আমাৰ কেতিয়াবা আমি মাংসৰ চুপ্ বনায়ো তেনেকৈ খাওঁ আকৌ কলডিল খাওঁ কলডিলত আইৰণ থাকে কলডিল খাওঁ কলডিল বনাই খাওঁ কলডিলৰ লগতো মাংস খাওঁ পচলা খাওঁ পচলাতো আইৰণ থাকে বুলি কয় পচলাও খাওঁ আমি ঠিক তেনেকৈ কাচ কল মই আমি ফ্ৰাই কৰি খাওঁ কাচ কল খাব লাগে আমাৰ শৰীৰৰ কাৰণে ভাল তাৰপিছত সেনেকৈ আমাৰ যিকোনো বস্তু আমি ঘৰতে ৰন্ধা সকলো বিলাক ঘৰতে ঘৰতে প্ৰস্তুত কৰি ঘৰতে পুলি ৰুই বা গুটি সিঁচি গছ কৰি আমি তাৰ পৰা ফল যি পাওঁ সেনেকৈ আমি ঘৰতে বনাই মেলি খাওঁ বৰ বেছি মচলা জাতীয় বস্তু আমি নাখাওঁ মচলা আমি নিদিওঁৱেই যিখিনি যিমানখিনি পাৰোঁ আমি স সদায় বস্তু এটা সতেজকে খাব বিচাৰোঁ সেয়ে